পাহাৰ বগাব সময়ত এযোৰ ভাল জোতা লাগিব ভাল এডাল ৰছি লাগিব এখন কটাৰী লাগিব লগত পানী বটল নিজে খাবৰ কাৰণে বিস্কুট এনেকৈ লৈ যাব লাগিব নিজৰ বস্তুটো সঠিক মতে আছেনে নাই সেইটো মনত ৰাখিব লাগিব মই কি পিন্ধি আছোঁ ৰছি জোতা ৰছিডাল খোলা আছেনে বন্ধা আছে এইবিলাক বস্তু মনত ৰাখিব লাগিব